আজিও আজিও অসমত চহৰ আৰু গ্ৰাম্য অঞ্চলৰ মাজত বহুত ধৰণৰ পাৰ্থক্য দেখা দেখা পোৱা যায় চহৰ অঞ্চলৰ বহু বহু অট্টালিকা দেখা পোৱা যায় এটা বন্ধ পৰিৱেশেৰে আৱৰি থকা দেখা যায় চহৰত কিন্তু তাৰ বিপৰীতে গ্ৰাম্য অঞ্চলত এখন মুকলি পৰিৱেশ গছ গছনিৰে ভৰা এটা সুন্দৰ পৰিবেশৰ দেখা পোৱা যায় চহৰৰ চহৰৰ মানুহবোৰ বিশেষকৈ উদ্যোগ পাতিৰ ওপৰত নিৰ্ভৰ থাকে তাৰ বিপৰীতে গ্ৰাম্য অঞ্চলৰ মানুহ খেতি পথাৰ বিশেষকৈ খেতি পথাৰ এইবোৰ লৈ বিশেষকৈ নিৰ্ভৰ হৈ থাকে কাৰণ চহৰ চহৰৰ পৰিবেশ চহৰৰ পৰিৱেশত ধূল বালি পৰিৱেশ প্ৰদূষণ আদি বেছিকৈ পোৱা যায় কিন্তু গ্ৰাম্য অঞ্চলত পৰিৱেশ প্ৰদূষণ পৰিৱেশ প্ৰদূষণ আদি কমকে দেখা পোৱা যায় আৰু গ্ৰাম্য অঞ্চলত গছ গছনি আদি বিশেষকৈ দেখা পোৱা যায় চহৰত যাতায়ত যাতায়ত যান বাহন যোগাযোগৰ ব্যৱস্থা গ্ৰাম্য অঞ্চলতকৈ বিশেষকৈ উন্নত গ্ৰাম্য অঞ্চলত আজিও এই ধৰণৰ যাতায়ত ব্যৱস্থা আৰু যোগাযোগৰ অভাৱ হয় বহুত ঠাইত ভাল যাতায়ত বা যাতায়ত ব্যৱস্থা যোগাযোগৰ ব্যৱস্থা পোৱা নাযায় এনেধৰণৰ বহু পাৰ্থক্য দেখা যায় যদিও গ্ৰাম্য অঞ্চল আজিও অসমত সত্তৰ প্ৰতিশদ মানুহ গ্ৰামত বসবাস কৰে আৰু ত্ৰিশ ত্ৰিশ শতাংশ মানুহ চহৰ অঞ্চলত বসতি দেখা যায় গাঁও অঞ্চলৰ মানুহ গাঁও অঞ্চলৰ মানুহ খোৱা বোৱা খোৱা বোৱা আদি সুস্থ আৰু সৱল প্ৰকৃতিভাৱে যোগান ধৰা খোৱা বোৱা খায় গ্ৰাম্য অঞ্চলৰ মানুহবোৰৰ স্বাস্থ্যও বিশেষকৈ ভাল দেখা যায় কিন্তু তাৰ বিপৰীতে চহৰ অঞ্চলত মানুহৰ স্বাস্থ্য যিহেতু বাহিৰৰ পৰা আহে তেওঁলোকৰ খোৱা পাতি বিশেষকৈ এটা বেলেগ লাইফ ষ্টাইল যেনে চাওমিন চাওমিন বাহিৰৰ বস্তু বেছি খোৱা তেওঁলোকে বিশেষকৈ ধ্যান দিয়ে আজিও আজিও গাঁৱৰ মানুহে সংস্কৃতিক লৈ সংস্কৃতিক লৈ চলিব বিচাৰে সংস্কৃতি নীতি নিয়মৰ মাজত নিজক জীয়াই ৰাখিব খোজে তাৰ বিপৰীতে চহৰৰ মানুহৰ মাজত নিয়ম নীতি অসমীয়া সংস্কৃতি লৈ কোনো ধৰণৰ পদক্ষেপ আগবঢ়োৱা কমকে দেখা যায় গ্ৰাম্য অঞ্চলত মানুহৰ সাজপাৰ আজিও সেই পুৰণি দিনৰ দৰে মেখেলা চাদৰ বোৱাৰীয়ে পিন্ধে মেখেলা চাদৰ আদিবোৰ দেখা দেখা পোৱা যায় কিন্তু তাৰ বিপৰীতে চহৰ অঞ্চলত মানুহে বিশেষকৈ প্ৰাশ্চাত্য প্ৰাশ্চাত্য কাপোৰবোৰক নিজৰ সংগী কৰি লৈছে নিজৰ সংগী কৰি লৈছে আৰু এনেধৰণৰ বহুত পাৰ্থক্য চহৰ আৰু গ্ৰাম্য অঞ্চলত দেখা পোৱা যায় গ্ৰাম্য অঞ্চলৰ মানুহে আজিও নিজৰ সংস্কৃতিক নিজৰ লগত বান্ধি ৰাখি বান্ধি ৰাখিব খোজে আৰু চহৰৰ মানুহে সংস্কৃতিক বান্ধি ৰাখিব খুজিলেও বান্ধি ৰাখিব নোৱাৰে চহৰত বহুত ধৰণৰ আহি যায় সেইকাৰণে তেওঁলোকে সেই সংস্কৃতি বান্ধি ৰাখিব নোৱাৰে কিন্তু গ্ৰাম্য় গাঁৱৰ মানুহসকলে সদায় আমাৰ অসমীয়া সংস্কৃতি সাজপাৰ খাদ্য এইবোৰক নিজৰ লগত বান্ধি ৰাখি নিজৰ সংস্কৃতি সংৰক্ষিত কৰিব বিচাৰে